মই ভাবোঁ ষ্ট্ৰীমিং আৰু ভিডিঅ' কনটেনৰ সৃষ্টিয়ে গেইমিং উদ্যোগক এটা বহুত পৰিমাণৰ প্ৰভাৱিত কৰিছে উল্লেখযোগ্য প্ৰভাৱ পেলাইছে কাৰণ এতিয়া চাব গ'লে চাওক আপুনি দেশৰ যিকোনো চুকে কোণে থকা এজন ল'ৰা এজন ল'ৰা বা ছোৱালীয়ে তেওঁৰ সেই ফোনটোতে গেম ষ্ট্ৰীম হোৱা চাব পাৰে যিমান গেম ষ্ট্ৰীম হয় ভিডিঅ' কনটেন্টবিলাক চাব পাৰে সেইবিলাক চাব পাৰে সেইকাৰণে ভিডিঅ' ষ্ট্ৰীমিং আৰু ভিডিঅ' কনটেন্টৰদ্বাৰা গেমিং উদ্যোগটো বহুতভাৱে প্ৰভাৱিত হৈছে আৰু আপোনাৰ যদি যাওঁ তেতিয়াহ'লে গেমিং গেম ষ্ট্ৰীমিঙৰ ফলত বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে এতিয়া তেওঁলোকে তেওঁলোকৰ কনটেন্টৰদ্বাৰা বহুতো পইচা অর্জন কৰি আছে লগতে তেওঁক সকলোৱে আজিকালি চিনি পায় সেইকাৰণে আপোনাৰ ষ্ট্ৰিমিং আৰু ভিডিঅ' কনটেণ্টবিলাক গেমিং উদ্যোগৰ কাৰণে প্ৰভাৱিত হৈছে